ঘৰত বোৱা চাদৰবোৰ সাধাৰণতে ঘৰত ল'বলৈ ভাল আৰু আৰু হেৰি ঘৰতে বয় যে পাতল হয় পাতলকৈ বলে মানে এই গৰম দিনত ল'বলৈ ভাল